কামৰূপ মহানগৰ জিলাখনত স্বাস্থ্য ব্যৱস্থা বহুত ভাল হয় ইয়াত বহুতো ধৰণৰ চিকিৎসা ব্যৱস্থা কৰিব পাৰি যেনেকুৱা নেম নেমকেয়াৰ হস্পিতালত আমি আমাৰ হৃদয়ৰ চিকিৎসা কৰিব পাৰি য'ত আমাৰ হৃদয় থকা জড়িত বিভিন্ন সমস্যা যেনে উশাহ নিশাহৰ লগত বা হৃদয়ৰ লগত জড়িত বহুতো সমস্যাৰ ওপৰত আমি ইয়াত চিকিৎসা কৰাব পাৰে আৰু আমাৰ ইয়াত বহুতো অভিজ্ঞতা সম্পন্ন চিকিৎসক আছে যিয়ে ৰোগীক ইয়াৰ পৰা ৰোগৰ পৰা উদ্ধাৰ কৰিবলৈ বহুত সহায় কৰে আমাৰ ইয়াত আছে জি এম চি এইছ গ'হাটী গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিতাল ইয়াতো স্বাস্থ্য সেৱা বহুতো ভাল' আমাৰ ক'ভিডৰ টাইমতে হওক বা যিকোনো মানে অৱস্থাৰ বেমাৰে হওক আমাৰ এই বিচ আমাৰ এই কলেজতে হস্পিতালত বহুতো সেৱা লোৱা হয় ৰোগীৰ এই ইয়াত গৈ ৰোগীসকলে নিজক ভালদৰে চিকিৎসা কৰাব পাৰে আৰু চৰকাৰী হোৱাৰ কাৰণে ইয়াত বহুতো সুবিধা হয় ইয়াৰ চিকিৎসক সকলো বহুত ভাল হয় যি ৰোগীক নিজৰ ঘৰ পৰিবাৰৰ দৰে ব্যৱহাৰ কৰে আৰু ইহঁতক মৃত্যু পথৰ পৰা ওলাই আনিবৰ কাৰণে বহুতো সহায় কৰে আৰু আহুপ্ৰাণে চেষ্টা কৰে